হয় কওকচোন হয় কওকচোন হয় আমাৰ এখন ডাঞ্চৰ স্কুল আছে স্কুলখন আপোনাৰ বামগাঁৱত অৱস্থিত স্কুলখনৰ নাম হৈছে শব্দম আমাৰ আজি দুবছৰ ধৰি স্কুলখন চলি আছে গতিকে আপোনাৰ যদি তেনে তেনেকুৱা কোনোবা কম্পিটিশ্যন বা পাৰ্টিচিপেণ্ট কোনোবাই কৰিব খুজে তেখেতে কৰিব পাৰিব আমাৰ গোটেই কোৰ্চটো কমপ্লিট হওঁতে আমাৰ পাঁচবছৰ লাগে আপোনাৰ পৰীক্ষা দিব লাগিব বছৰি বছৰি হয় ফাচ পাঁচবছৰ তেখেতৰ কোৰ্চটো অঁ দহ বছৰ ওপৰ হ'লে ভাল

অঁ দুইটাই হ'ব আপোনাৰ থিয়ৰী পৰীক্ষা হ'ব আৰু থিয়ৰীৰ পিছতে প্ৰেক্টিকেল হ'ব আমাৰ বিশেষভাৱে প্ৰশিক্ষক আহে তেওঁলোকে পৰীক্ষা ল'ব আছে এনেই থিয়ৰী পৰীক্ষাটো আমাৰ স্কুলতে হ'ব আৰু প্ৰেক্টিকেলটো আমাৰ বিশেষভাৱে গাইড আহে তেওঁলোকে লয় প্ৰেক্টিকেল পৰীক্ষাটো

থিয়ৰীত থাকিব আপোনাৰ ছেভেণ্টি মাৰ্কছ্ আৰু প্ৰেক্টিলেকত থাকিব থাৰ্টি

হয় মান্থলি আমাৰ এনেই আমাৰ জইন ফিজ হৈছে ফাইভ হানড্ৰেড আৰু মান্থলী আমাৰ থ্ৰী হানড্ৰেডকৈ দিব লাগে আমাৰ গোটেই কোৰ্চটোতো পাঁচ বছৰ হয় তথাপিতো ষ্টুডেণ্টজনে তিনিবছৰ শিকাৰ পিছত মঞ্চত অঁ পাৰ্ফৰ্মেঞ্চ কৰিব পাৰিব হয় আমিও ধন্য হ'ম

নিশ্চয়কৈ আপোনাৰ ষ্টুডেণ্টজনৰ নামটো ক'ব হয় তেখেতে আগতে ক'ৰবাত নৃত্য তেনেকৈ শিকিছিল নেকি হয় কিমানলৈকে পৰীক্ষা দিছিলে দ্বিতীয়বৰ্ষলৈকে দিলে হয় আকৌ হয় আকৌ আকৌ প্ৰথমৰ পৰাই কৰাব বিচাৰিব নে নে আকৌ পিছৰখিনি কণ্টিনিউ কৰাব

নিশ্চয়কৈ তেনেহ'লে আপুনি কেতিয়াৰ পৰা জইন কৰিব আপোনাৰ ছোৱালীজনী

অঁ ঠিক আছে তেন্তে আমাৰ আপোনালোক আহিব আমি ধুনীয়াকৈ চাই পেলাই জইন কৰাই পেলাই আমি প্ৰশিক্ষণ আৰম্ভ কৰিম অঁ নিশ্চয়কৈ নিশ্চয়কৈ আৰু কোনোবা তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট থাকিলে ক'ব ঠিক আছে দিয়ক ধন্যবাদ হয়